অ' ভাইটি আধাৰ কাৰ্ডখন হ'লনে নাই মই এতিয়া ডিব্ৰুগড়ত আছোঁহি চিকিৎসা কৰিবলৈ মোৰ এতিয়া চাউল চাউলৰ কাৰ্ডখনতো লাগে চাউল উলিয়াবলৈ এইবোৰ বেমাৰৰ কাৰণেও লাগে কিবা এটা হেৰি কাৰণেও লাগে ঢেৰ কাৰণে লাগে এতিয়া চব বেংকৰ কাৰণে আগত তাৰমানে কৰিবই লাগে এইবোৰ তোমালোকে উলিয়াই দিবা আকৌ সোনকালে আধাৰ কাৰ্ডখন তোমালোকে যদি উলিয়াই নিদিয়া কেলেই হেৰি মোক পইচা তোমালোকে হেৰি বেংকৰ এতিয়া মই এতিয়া বেংকলৈ যাওঁ বেংকতো আৰু মোক আৰু হেৰি কয় কি বোলে তোমালোকে বোলে আধাৰ কাৰ্ডখন লাগিব আধাৰ কাৰ্ডখন লাগিব আধাৰ কাৰ্ড দিলেও ক'লে ক'ব কি একেবাৰে বোলে অৰিজিনেলখন নহয় অৰিজিনেলখনকে দিওঁ আকৌ ক'ব অৰিজিনেলখন নহয় বুলি বেংকত ক'ব তেনেকৈ আৰু সেই যদি বেংকতে সেই গালি খাই আহিবলৈ লাগে দুখ এটা লাগেনে নাই বাৰু এইবোৰ বেংকৰ মানুহ সদায় আৰু কাৰেণ্টৰ বিল খুজিব কাৰেণ্টৰ বিল দিলে কাৰেণ্টৰ বিলেই দিয়া সেই আমুকটোহে কৰা তামুকটোহে কৰা কিমান তাৰমানে মাথা ঘূৰাই থাকিব লাগে আৰু দেই চৰকাৰবোৰে আৰু খাইহে আছে আৰু টকা আৰু তাৰমানে অ'ত কিবা বোলে এই এই কিবা এটা পূৰাব লাগে পইচাই লাগে ক'ত কিবা এটা কৰিব লাগে পইচাই লাগে আমাৰপৰাই চৰকাৰে খাই আছে আমাক চৰকাৰেতো হেৰি দিয়া নাইনে ফ্ৰীকৈ আমাৰপৰা লৈ লৈ লৈ লৈয়ে চৰকাৰে দি আছে আৰু